যিহেতু বিশ্বনাথখন জিলা হ'ল জিলাৰ হোৱাৰ সময়তে ইয়াৰ শিক্ষাৰ বিভিন্ন প্ৰসাৰিত হোৱাৰ দেখা যায় সেই প্ৰসাৰিত হোৱাৰ বাবে মানুহ তাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছিল বিশ্বনাথ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান যিহেতু পাঠদান ভালকৈ নহয় সেয়েহে মহিলা সমিতিয়ে এই গোচৰসমূহ দিবলৈ গৈ তেওঁলোকে বিভিন্ন প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈছিল আৰু সেয়েহে তেওঁলোকে পুলিচত দি কেছ দিয়া দেখা যোৱা দেখা পোৱা গৈছিল পিছত আহিলে ইয়াৰ সুযোগসমূহ যিহেতু শিক্ষানুষ্ঠাসমূহ হ'ল সেয়েহে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনত আগুৱাই যাবলৈ বিভিন্ন ইয়াৰ দ্বাৰা কথা শিকিব পাৰিলে আৰু ভৱিষ্যতে তেওঁলোকে নিজৰ ভৰিত থিয় দিব পাৰে তাৰ বাবে শিক্ষানুষ্ঠানসমূহ অতিকৈ প্ৰয়োজনীয় আৰু ভৱিষ্যতে কিবা এটা কৰিবৰ বাবে শিক্ষাৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব পাৰিব সেয়েহে শিক্ষাৰ প্ৰয়োজন অধিক